ভাৰতৰ চলচিত্ৰ আৰু সংগীতৰ সংগীত জগতখন যথেষ্ট আগবঢ়া বুলি মই ভাবোঁ মই বিশেষকৈ অসমীয়া চলচিত্ৰ অথবা চিৰিজসমূহ চাই যথেষ্ট ভাল পাওঁ যিবোৰ টেলিভিছন আৰু ইউটিউবতো উপলব্ধ হয় সেইসমূহ খুব চাওঁ মই মোৰ প্ৰিয় অভিনেত্ৰী হৈছে দিপ দিপীকা আৰু প্ৰিয় অভিনেতা হৈছে ৰনৱীৰ কাপুৰ আৰু মোৰ প্ৰিয় গায়ক হৈছে অৰিজিত সিং